মই যদি ক'ৰবালৈ ফুৰিবলৈ যাওঁ বহুদিনৰ বাবে তেনেহ'লে মই মোৰ লগত কেইখনমান কিতাপ নিম সেই প্ৰথম কিতাপখন হ'ল ভাড়াঘৰ হিতেশ ডেকাৰ ভাড়াঘৰ দুই নম্বৰখন হ'ল বুঢ়ী আইৰ সাধু তিনি নম্বৰখন হ'ল মোৰ সত্য অন্বেষণৰ কাহিনী গতিকে এই তিনিখন কিতাপ বহুতো কিতাপ আছে সেই কিতাপসমূহৰ ভিতৰত মোৰ এইখন কেইখন কিতাপ বেছি ভাল লাগে গতিকে মোৰ সত্য অন্বেষণৰ কাহিনী নামৰ যিখন অনুবাদমূলক যিখন কিতাপ মহাত্মা গান্ধীৰ সেই কিতাপখনে মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে তাৰ মহাত্মা গান্ধীৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত যিখিনি ক কোৱা কথা সেই কথাখিনি মোৰ জীৱনৰ বহু দিশত তাৰমানে ভাল সু প্ৰভাৱ পেলাইছে গতিকে সেই কিতাপখন মই সদায় মোৰ লগত ৰাখোঁ আৰু কেতিয়াবা মনত পৰিলে মই সেই কিতাপখন উলিয়াই পঢ়োঁ আৰু এই কিতাপখনে মহাত্মা গান্ধীৰ জীৱনৰ যি আদৰ্শ সত্য়ৰ প্ৰতি থকা যি টান সেই টানৰ বাবে মই মোৰ সত্য অন্বেষণৰ নামৰ কাহিনীৰ যিখন পুথি সেইখন মোৰ খুব ভাল লাগে ইয়াৰ পিছতে বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া সাহিত্যৰ জনক স্ৰষ্টা তথা অসমীয়া সাহিত্যৰ এক যুগান্তকাৰী পুৰুষ লক্ষ্মীনাথ বেজবৰুৱা এই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ নামৰ যিখন গল্পৰ বা সাধুৰ পুথি এই পুথিখন পুথিখনে মোক যথেষ্ট শিক্ষা প্ৰদান কৰে গতিকে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢী আইৰ সাধুখনে সাধুৰ যি কাহিনী সেই কাহিনীয়ে যথেষ্ট শিক্ষাপদ আৰু জীৱনত এটা সু বাট দেখুৱাবৰ কাৰণে অ চেষ্টা কৰাৰ যেন মোৰ লাগে গতিকে মোৰ এই বুঢ়ী আইৰ সাধুৰ কিতাপখন মোৰ যথেষ্ট ভাল লাগে তাৰ বাদেও ভাড়াঘৰ হিতেশ ডেকাৰ ভাড়াঘৰ নামৰ যিখন পুথি সেই পুথিখনো যথেষ্ট মোৰ ভাল লাগে